হেল্ল' হয় হয় হয় হয় কওকচোন

আচ্ছা ৰ'ব ডে'টটো চাই লৈছোঁ এক মিনিট ৰ'ব দেই মই অঁ হ'ব এইটো ফ্ৰী ফ্ৰী আছোঁ অঁ এই দিনটোত ফ্ৰী আছোঁ অঁ হয় হয় তাৰ আগদিনা লাগিব নেকি হয় আঁ হয় হয় আপোনাৰ এদকম ৰাতি গোটেই পুৱা চব নন ষ্টপ কৰিব লাগিব ভিডি'অগ্ৰাফীও কৰিব লাগিব ফটোগ্ৰাফীৰ লগত ভিডিঅ' আচ্ছা আপোনালোকৰতো বিয়াখন যিহেতু অলপ ডাঙৰ হ'ব মইতো লগত ল'ৰা দুই তিনিটা যাব লাগিব আৰু লগত থকা ব্যৱস্থাটো কি হ'ব বাৰু অঁ ঠিক আছে তেতিয়াহ'লে হয় হয় মই লাম্প ছাম আপোনাৰ দুদিনৰ কাৰণে এডিটিং চেডিটিং কৰিব লাগিবতো কৰি মেলি আপোনাৰ ভিডিঅ' চিডিঅ' দিব লাগিব মইতো ফিফটি থাউজেণ্ড এটা হ'লে ভাল হয় আৰু হয় ফটোগ্ৰাফী প্লাছ ভিডিঅ'গ্ৰাফী হ'ব হ'ব হ'ব ঠিক আছে মই হ'ব বাৰু ফৰ্টি ফাইভ হ'ব লাগে হ'ব যিহেতু ডিব্ৰুগড় ওচৰতে হয় হয় হয় ডিব্ৰুগড় অঁ ঠিক আছে এইটো মই কৰোৱাই দিম বাৰু ঠিক আছে অঁহ্

হয় হয় হয় ঠিক আছে তেতিয়াহ'লে ধন্যবাদ